হয় এইটো ক'ত লাগিছে মই মানে হেৰি উজান বজাৰৰ পৰা কৰিছিলোঁঁ

আপুনি ক'ত লগা বুলি ক'লে এইটো অ' আটচা আটচা আটচা মানে হেৰি মোৰ এ ছোৱালী এজনী আছে মানে তাইৰ বহুত বহুত বহুত দিন হ'ল মানে পেটটো বিষাই থাকে তলপেটটো এতিয়া কেনেকুৱা ধৰণৰ মানে চিকিৎসা কৰিব লাগিব আপুনি ক'ব নেকি অ' সদায় নিবিষায় কেতিয়াবা কাৎচিৎ মানে বেছিকে বিষায় যায়গৈ আৰু ছ' তাই মানে সহ্য কৰিব নোৱাৰে তাই মানে মানে মেডিচিন তেনেকৈ বিষৰ টেবলেট দিয়া যায় তাইক বিষটো সহ্য কৰিবৰ কাৰণে মাজে সময়ে আৰু বয়স আপোনাৰ ষোল্ল বছৰমান হ'ব অঁ হয় হয় তাই বহুত সেইবিলাক খাই থাকে বাহিৰা বস্তুবিলাক ভাত চাত নাখায়েই হয় নেকি আপোনাক কেতিয়া লগ পাম গ'লে এনে হয় নেকি হয় হয় হয় হয় হয় অহাকালি গ'লে পাম নেকি তেওঁক হয় হয় হয় হয় হয় হয় ঠিক আছে নহ'লে মই কাইলৈ যাবলৈ মানে যত্ন কৰিম ঠিক আছে বাৰু